অসমত দিনক দিনে ড্ৰাছ ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে

কিছুমান ল'ৰা ছোৱালীৰ ড্ৰাগছ সেৱন কৰাৰ ফলত পঢ়া শুনা ধ্বংস হৈছে

খোৱাৰ ফলত তেওঁলোকৰ দেহৰ প্ৰত্যেকটো অংগই অকামিলা হয় তাৰফলত মানসিক বিকাৰগ্ৰস্ত হৈ পৰে

এইবিলাকৰ মাজত সোমোৱাৰ পাছত